মই যিহেতু এগৰাকী পেছাত শিক্ষয়িত্ৰী সেইকাৰণে মই নিৰ্বাচনৰ সময়ত বহুত বাধাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ কেলৈ যেতিয়া নিৰ্বাচনবিলাক আহিব তেতিয়া আমাক বিভিন্ন অঞ্চলত আমাক নিৰ্বাচনী বিষয়া হিচাপে আমাক দায়িত্ব দি দিয়ে আৰু সেই দায়িত্ববোৰ পালন কৰিবলৈ হ'লে আমি যাবলগীয়া হয় আৰু কেতিয়াবা কি হয় কেতিয়াবা আমাক নিৰ্বাচনী বিষয়া ওচৰতে দি দিয়ে আৰু কেতিয়াবা বহুত দূৰত দি দিয়ে যেতিয়া আমাৰ ওচৰতে দিয়ে তেতিয়া আমাৰ অলপ সুবিধা হয় কিন্তু যেতিয়া দূৰত দি দিয়ে তেতিয়া আমাৰ বহুত অসুবিধা হয় কাৰণ কেলৈ আমি নিজৰ বাহনৰ জৰিয়তে যাবলগীয়া হয় সেই ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ খৰচ হয় আৰু ইয়াৰ লগতে যেতিয়া নিৰ্বাচন আহে তেতিয়া কি হয় যে বিভিন্ন ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ বিভিন্ন মানুহবিলাকক যেতিয়া ভোট গ্ৰহণ কৰিব কাৰণে তেওঁলোকে বাছ অ'টো ৰিক্সা ই ৰিক্সা ইত্যাদিবিলাক বুকিং কৰি লৈ লয় তেতিয়া কি হয় যেতিয়া মই

আৰু ইয়াৰ সময়তে মোৰ পৰিয়ালক মই সময় দিব নোৱাৰোঁ মোৰ ল'ৰা ছোৱালীক মই সময় দিব নোৱাৰোঁ আৰু লগতে মোৰ যিটো সময় অপব্যৱহাৰ হয়